এইটো মাংস দোকানী ওচৰলৈ ফোনটো লাগিছে নাই মই যে কালি সন্ধিয়া আপোনাৰ আ দোকানৰ পৰা মাংস লৈ আহিছিলোঁ যে আপোনাৰ দগাপাল্লাত আপুনি জোখোতে এক কেজি দেখাইছিলে হয় নাই অ এতিয়া মই ঘৰত মাংসটো আনি জোখিলোঁ যে ইয়াত দুশ গ্ৰাম মাংস কম আছে যে আপুনি এইবোৰ কি হেৰেফেৰ কৰিছে আপোনাৰ দগাপল্লাত কচোন কওকচোন গম পাইছোঁ কিন্তু এক কেজি নাই নহয় মোৰতো ডাইৰেক্ট দগাপাল্লা হয় কিন্তু তাততো দুশ গ্ৰাম কম ওলাইছে মুঠতে মই এতিয়া মাংস আপোনাৰ ওচৰত লৈ গৈছোঁ মুঠতে আপুনি মোক পইচা ঘূৰাই দিব লাগিব অ মই গৈ আছোঁ আপুনি পইচা ঘূৰাই দিব লাগিব কিন্তু দেই অ অ ঠিক হ'ব হ'ব বাৰু